অঁ এই নহয় আপোনাৰ আমাৰ এই টুকুৰ দেউতাক নহয় জানোঁ অঁ নহয় হেৰি নহয় অঁ ইস্কুলৰ পৰা কৈছোঁ অঁ মই মিছে কৈছোঁ অঁ অঁ হেৰি তাক এতিয়া হেৰি নহয় কথা এটা চিন্তা কৰিছোঁ আমাৰ অসমৰ বাহিৰলৈ অসমৰ মানে বাহিৰত মানে নহয় আৰু ওচৰতে এই খেললৈ নিম বুলি ভাবিছোঁ কাবাডী খেললৈ অঁ কাবাডী খেললৈ আপোনালোকৰ বোলো গাৰজেনৰ মতামতবিলাক কেনেকুৱা বাৰু ল'ৰাটো বাৰু প এই খেলত ভালেই আগবঢ়াই সেইকাৰণে ভাবিছোঁ লগত আৰু বাৰজনমান যাব লগতে টীমটোত বোলো তেওঁকো ল'ম বুলি ভাবিছোঁ দিগদাৰ হ'বলৈ আৰু আপোনালোকে গাৰ্জেনো যাব লাগিব লগত অলপ চিন্তা কৰা আৰু তাৰ প্ৰতিভাটোতো আপোনালোকে ঘৰতে দবাই ৰাখিব নোৱাৰেতো অকল শিক্ষাটোৱে নহয় নহয় আজিকালি খেলা ধূলাটো অকণমান আগবাঢ়িব লাগিবতো এই আপোনালোকে ভালকৈ কথা বতৰা পাতকচোন আজিকালিচোন আৰু এইকণ এইডোখৰ ৰাস্তা কিমাননো দূৰ আৰু এই আৰু যাব লগত আপোনালোকে নিজেও ওলাব যাব গাৰ্জেনবিলাকো ওলাব আকৌ দহ বাৰজনমান লৈছোঁ লগত গাৰ্জেন সেই বাৰজনেই যাব লাগিব আকৌ আমাৰ এই শিক্ষক শিক্ষয়িত্ৰীসকল যাব লগত ইমান টেনশ্যন ল'ব নালাগে বাৰু অঁ থকা মেলাবিলাক থকা মেলাবিলাক ব্যৱস্থা কৰাই হৈছে অঁ ভাৰতৰ ভিত্তিতে হ'ব অঁ অঁ হয় হয় তেতিয়াহ'লে পাতি চাওঁক আপোনালোকে অঁ হ'ব হ'ব তেতিয়াহ'লে